পৃথিৱীৰ যিকোনো ঠাই ভ্ৰমণ কৰিবলে গ'লে মই যাম চাউথ কোৰিয়ালে কাৰণ চাউথ কোৰিয়া মোৰ খুবেই ভাল লাগে আৰু যিহেতু চাউথ কোৰিয়া কে প'পৰ কাৰণে খুবেই বেছি জনপ্ৰিয় চ' মই কে প'প যিহেতু মই ফেন আৰু খুব ডাঙৰ মানে কি মোৰ বহুত ভাল লাগে কে প'প আৰু তাতে গৈ মানে কনচাৰ্টবোৰ চাবলে খুবেই ইচ্ছা আৰু চাউথ কোৰিয়া যিহেতু ষ্ট্ৰিট ফুডৰ কাৰণে বহুতেই জনপ্ৰিয় চ' মই ষ্ট্ৰিট ফুড ট্ৰাই কৰিবলে খুবেই ইচ্ছা আৰু চেৰী ব্লুচম চাবলে খুবেই মন আৰু সেই কাৰণে মই চাউথ কোৰিয়া যাব বিচাৰোঁ আৰু তাৰ হামবুক যোনটো মানে মানে কি ট্ৰেডিশ্যনেল যোনটো ড্ৰেচ হয় পৰম্পৰাগত যিটো ড্ৰেচ সেয়া মানে পৰিধান কৰিব বিচাৰোঁ আৰু চজু তাৰ পিছতে কিমবাব ৰামিয়ন এইবিলাক মানে ট্ৰাই কৰিব বিচাৰোঁ সেইকাৰণে মই চাউথ কোৰিয়া যাব মন